খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক সু স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো ধৰণৰ অৰিহণা যোগায় যেনেদৰে ক্ৰিকেট ফুটবল বাস্কেটবল হকী ভলীবল এনেধৰণৰ যিমানবোৰ খেল পথাৰত খেলা খেল আছে সেইবোৰ খেলিলে মানুহৰ শাৰীৰিক স্বাস্থ্য খুব ভাল হৈ থাকে কাৰণ খেলবোৰ খেলোতে আমি দৌৰি বা ঘূৰি ফুৰিব লাগে আৰু তেনে কৰিলে আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ খুব ভালদৰে চলন প্ৰচলন হয় সেইবাবে আমি বিভিন্ন ধৰণৰ খেল খেলিব লাগে আৰু ইয়াৰোপৰিও শাৰীৰিক স্বাস্থ্যৰ উপৰিও মানসিক স্বাস্থ্যটো বহুতো উন্নত হোৱাত অৰিহণা যোগায় সেই খেলবোৰ খেলি থাকিলে মানুহৰ শাৰীৰিক পৰিশ্ৰম হৈ থাকে তাৰ ফলত মানসিক এটা সু স্বাস্থ্যৰো উন্নতি হয় সেইবাবে এই খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সু স্বাস্থ্য কৰি তোলাত বহুতো অৰিহণা যোগায়